অঁ হয় লাগিছে অঁ মানে কি হৈছে অঁ সেইটো মই ছাৰৰ লগত পাতি চাব লাগিব আপুনি হেৰি কৰিব এপ্লিকেশ্যন এখন দিবচোন অঁ এপ্লিকেশ্যন এখন দিব অঁ পঞ্চায়তৰ লগত যোগাযোগ কৰিব লাগিব মই ছাৰৰ লগত অঁ মই ছাৰৰ লগত পাতি চাম বাৰু অঁ ঠিক আছে আপুনি হেৰি কৰিব এপ্লিকেশ্যন এখন দিবহি অঁ অঁ অঁ আপুনি হেৰি কৰিব এপ্লিকেশ্যন দিব অঁ কাইলৈকে গুচি আহিব

অঁ পাব পাব অঁ পাব